হেল্ল' হেল্ল' অঁ কোনে কৈছিলে

অঁ অঁ শুনিছো কওকচোন অঁ ভাল ভাল আপোনাৰ ভাল হয় হয় এই তেনেকুৱা অকণমান লৈ লৈছোঁ আৰু অঁ এই জৈৱিক সাৰ অঁ অঁ অঁ অঁ পচন সাৰ দিন গ'ল আৰু এতিয়া সেই জাবৰ জোথৰ লৈ পেলাই পচন সাৰো কৰিব পাৰি ঘৰতে আমাৰ তেনেকুৱা অকণমান আছে নথকা নহয়

হয় হয় এই ধান আপোনাৰ কি কি ধান অঁ এই সজাল আহিলে অঁ সম্বন্ধে এতিয়া আপুনি এই গ্ৰামসেৱকৰ লগত সুধি পুছি ল'ব লাগিব ছাগে এতিয়া মই বৰকৈ নাজানিম এই দোকানী মানুহ আনি থৈছোহে বিক্ৰী কৰিবলৈ অঁ সিমানখিনি নেজানো বাৰু আপোনাক এতিয়া কিমান পৰিমাণৰ লাগে কি কথা অঁ অঁ সেইটো কথা সেইখিনি হয়নে হে কি কৰিব আৰু তাকৰীয়াকৈ তাকৰীয়াকৈ প্ৰথমবাৰৰ কাৰণে তাকৰীয়া তাকৰীয়াকৈ ধৰি চাওক অঁ সেই নহয় বহুত দিন হোৱাই নাই এই প্ৰায় বছৰেক বুলি ধৰক আৰু অঁ অঁ গতিকে আপুনি নিজে আহিব লাগিব নহয় তাকে কিমান কি লাগে আপুনি চাই চিতি নিবহি আৰু দাম দৰ মিলাই আৰু ঠিক আছে হেৰি এই ৰাখিছোঁ মই বেলেগ এটা কাম এটা হৈছে বেলেগ এজন গ্ৰাহক এজন আহিছে মই তেখেতৰ লগত পাতিবলে লৈছোঁ কৃষ্ণ